হেল্ল' অঁ ধেমাজি ধাবা হয়নে বাৰু হয় আপোনালোকৰ তাৰ পৰা খাদ্য ডেলিভাৰি হ'বনে নাই বাৰু ফুড পাৰ্চেল আমাৰ জেগাডোখৰলৈকে আমাৰ জেগাডোখৰৰ নাম পানীটোলা আছিলে জমেট'ৰ দ্বাৰা ডেলিভাৰি দিব পৰা হ'বনে বাৰু অঁ অঁ আচ্ছা এপত বুকিং কৰিব লাগিব ন কোনটো এপ বাৰু অঁ হয় নেকি প্লে' ষ্টৰত পায় যাম ঠিক আছে মই এপত বুকিং কৰিছোঁ তেতিয়া ডেলিভাৰি পাবহি ন অঁ ঠিক আছে ঠিক আছে ওচৰত তেনেকুৱা কিবা ডেলিভাৰি দিব পৰা ছাৰ্ভিচ আছে নেকি বাৰু আপোনালোকৰ হোটেলৰ ওচৰতে অ' ঠিক আছে খবৰ কৰি গম পালে জনাব ন বাৰু ঠিক আছে ধন্যবাদ